হেল্ল' হাজৰিকা আপোনাৰ ৰেষ্টুৰেণ্টত পাঁচখন পৰঠাৰ অৰ্ডাৰ দিছিলোঁ এতিয়া আলহী কমকৈ আহিলে গতিকে আপুনি পাঁচখনৰ ঠাইত তিনিখন পৰঠা আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা পঠাই দিব বুলি আশা কৰিলোঁ